কেৰিয়াৰটো মই বনাইছিলোঁ বহুত কষ্ট কৰি মই বহুত টুৰ মাৰি মাৰি মাৰি মই অৱশেষত চাকৰিটো পালোঁ ডিফেঞ্চত মই মাৰিছিলোঁ বহুত বাৰ ইণ্টাৰভিউ মাৰিছিলোঁ মাৰি মাৰি বিফল হৈছিলোঁ হ'লেও মই হাৰ মনা নাছিলোঁ মই ৰাতিপুৱা প্ৰায় চাৰে চাৰিটা মান বজাত উঠিছিলোঁ উঠি পিনি মই ফিল্ডত গৈ দৌৰ মাৰিছিলোঁ দৌৰ মাৰোঁ মই সদায় দৌৰ মাৰিছিলোঁ কষ্ট কৰি গৈ আছিলোঁ বহুত বাৰ এনেকৈ ইণ্টাৰভিউ মাৰিছিলোঁ বহুত জেগাত গৈ কেতিয়াবা দৌৰত এক ছেকেণ্ড দুই ছেকেণ্ড কাৰণে বেয়া হৈছিল ইণ্টাৰভিউত মই পাছ কৰা নাছিলোঁ হ'লেও মই হাৰ মনা নাছিলোঁ মই দৌৰ মাৰিছিলোঁ প্ৰায় বিফল হৈছিলোঁ যদিও মই হাৰ মনা নাছিলোঁ কেতিয়াও জীৱনত এনেকৈ মই আগৰদৰে দৌৰো ফিল্ডত গৈ ৰাতিপুৱা পিছবেলা দৌৰ দৌৰ মাৰি আছিলোঁ আগৰ দৰে প্ৰথমবাৰ বেয়া হ'ল কি হ'ল মই আকৌ দৌৰ মাৰিম বুলি মই মনতে ভাবি লৈছিলোঁ মই হাৰ মনা নাছিলোঁ নিজকে যে প্ৰথমবাৰ মোৰ বেয়া হ'ল মই আকৌ ইণ্টাৰভিউ মাৰিব নাজাম নেকি মই এনেকৈ ভাগি পৰা নাছিলোঁ মই নিজকে ভাবিছিলোঁ যে প্ৰথমবাৰ মোৰ বেয়া হ'ল কি হ'ল মই আকৌ দৌৰ মাৰিম আকৌ আগৰ লেখীয়াকৈ চেষ্টা কৰিম অনুশীলন কৰিম এনেদৰে মই ডেইলী অনুশীলন কৰি গৈছিলোঁ অনুশীলন কৰি কৰি থাকিছিলোঁ বহুত বাৰ মই দহ পোন্ধৰ বাৰ মান মাৰিছিলোঁ মাৰি মাৰি বিফল হৈছিলোঁ অৱশেষত মই চৈধ্য পোন্ধৰবাৰ মান মাৰি মাৰি এবাৰ লাষ্ট বাৰত মই পালোঁগৈ পাই পিনি এতিয়া মই ধুনীয়াকৈ কৰি আছোঁ মই আকৌ এতিয়া নতুন নৱ প্ৰজন্মক ক'ব বিচাৰিছোঁ যে আজিকালি চাকৰি লোৱাটো ইমান সহজ কথা নহয় সেইকাৰণে পোৱা গধূলি অনুশীলন কৰা লগতে কিতাপো পঢ়িব লাগিব পঢ়া শুনাও ভালকৈ কৰিব লাগিব দৌৰ জাঁপ আদিতো শক্তিশালী হ'ব লাগিব তেতিয়াহে মানুহে সফল হ'ব পাৰে পাৰিব আগৰ লেখীয়া দিন নহয় আজিকালি কম্পিটিশ্যনৰ যুগ হয় আগতে ডিফেঞ্চত ল'ৰাবিলাক ইমান যোৱা নাছিলে পুলিচ আৰ্মিত চাকৰি কৰিবলৈ আৰু আগতে ইমান ল'ৰা ছোৱালীও নহয় আজিকালি প্ৰায় বহুত হয় সেইকাৰণে গোটেইকেইটা ক্ষেত্ৰতে কষ্ট কৰিব লাগিব সম দৌৰ জাঁপ আদি লগতে পঢ়া শুনাও ভালদৰে কৰিব লাগিব তেতিয়াহে সফল হ'ব বা নিজৰ জীৱনত জীৱনৰ কেৰিয়াত কেৰিয়াৰ গঢ়িব পাৰিব মই ময়ো ঠিক তেনেদৰে কষ্ট কৰি গৈছিলোঁ পঢ়িছিলোঁ লগতে দৌৰ জাঁপো মাৰিছিলোঁ বহুত কষ্টৰ ফলতহে ময়ো পাইছোঁ সেইকাৰণে এতিয়াও এতিয়াৰ ল'ৰা ছোৱালীবিলাকক ক'ব খুজিছোঁ যে আপোনালোকে গোটেইকেইটা কাম কৰক অকল কৰিলেই নহ'ব আপোনালোকে বহুত বহুত কষ্টও কৰিব লাগিব তেতিয়াহে সফল হ'ব পাৰিব আৰু